হেল্ল' অঁ বিচাল ক'ত আছা মই তোমাৰ কথা এটা সুধিবলৈ ফোন কৰিছিলো তাৰমানে মই এফালে যাবলগীয়া আছে মানে মানে কাইলৈ এফালে যাবলগীয়া আছে তোমাৰ মই তোমাৰ উবেৰ বুক কৰিম বুলি ভাবিছিলো তাৰপা তুমিতো সেইফালে উবেৰত গৈয়ে থাকা ন সেইটো কাৰণে বোলো উবেৰৰ মানে তোমাৰ ছাৰ্ভিচ কেনেকুৱা তোমাৰ ৰেটিং কেনেকুৱা তুমি বিশেষ জনাব পাৰিবা নেকি মোক

অঁ

ভাল ন অঁ অঁ তাকে মই তোমাৰ কাইলৈ এফালে যাবলৈ আছিলে উবেৰ নহ'লে ৰেপিডো কিবা এটা বুক কৰিয়ে যাম বুলি ভাবিছোঁ হ'বনে